পৰিৱেশ আইন আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ আইনী ব্যৱস্থাসমূহ আমি পৰিষ্কাৰ কৰি থ'ব লাগে গছ গছনি ৰুই পৰিৱেশটো সেউজীয়া কৰি তুলিব লাগে আৰু আজিকালি চৰকাৰে বহুতো ব্যৱস্থা কৰি দিছে গছ আত্মহায়ক গোটবিলাকত গছ গছনি ৰুবৰ বাবে ভাল ভাল পুলি দিছে আমি গছ গছনি কাটিব নালাগে বৰঞ্চ ৰুব লাগে

পৰিৱেশটো চফা কৰি ৰাখিব লাগে প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰত আজিকালি চৰকাৰে বহুতো সুবিধা কৰি দিছে

মিউনিচিপালিটিৰ ব্যৱস্থা কৰি দিছে চৰকাৰে আজিকালি গছ গছনিৰ ফলত আজিকালি নথকাৰ ফলত গৰম বাঢ়িছে সেইকাৰণে আমি গছ গছনি ৰুব লাগে পৰিৱেশটো সদায় চফা কৰি থাকিব লাগে তেতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ হয় গছ গছনি ৰুই মেলি ৰাস্তা ঘাটবিলাক চফা কৰি থ'ব লাগে প্ৰদূষণৰ কাৰণে আজিকালি নানা ৰকমৰ বেমাৰ আজাৰ হ'বলে ধৰিছে সেইকাৰণে পৰিৱেশটো প্ৰায়ে চফা কৰি ৰাখিব লাগে

ৰাস্তাই ঘাটে জাবৰ জোঁথৰ আদি পেলাব নালাগে

এইবিলাক প্ৰদূষণৰ ফলত নানা বেমাৰ আজাৰ হ'ব হৈছে

গছ গছনি ৰুই মেলি আমি গছ গছনি কাটিব নালাগে প্ৰায়ে মানে ৰুব লাগে এয়াই মোক ক'বলগীয়াখিনি